মই ৰন্ধা বঢ়া কৰোঁতে বহুত সাৱধানে ৰন্ধা বঢ়া কৰোঁ আৰু গেছ বেছিভাগ মই গেছতেই বনাওঁ গেছত বনাওঁতে ৰেগুলেটৰটো যেতিয়া মোৰ বনাই হৈ যায় স গোটেইখিনি তেতিয়া মই ৰেগুলেটৰটো বন্ধ কৰি থওঁ গেছটো ধুনীয়াকৈ মুচি চাফ চিকুণ কৰি থওঁ আৰু কুকাৰৰ চিটিটো এতিয়া ভাত বহালোঁ কুকাৰৰ চিটিটো নাবাজিলেও কেতিয়াবা ব্ৰাছো হৈ যাব পাৰে কাৰণ কুকাৰৰ চিটিটোতো জাম হৈ থাকে ভাত চাত সোমাই সেইটোও মই ধুনীয়াকৈ কুকাৰৰ চিটিটো চাফ চিকুণ কৰি ভালকৈ কুকাৰটো চাই লৈ গেছত বহাওঁ আৰু গেছৰ চিলিণ্ডাৰৰ ওচৰত যিকোনো বস্তু মানে ধৰি লওক জুই চুই তেনেকুৱা আনিব নিদোঁ আৰু কেতিয়াবা মই চৌকাতো বনাওঁ চৌকাত বনালেও যেতিয়া বনাই হৈ যায় চৌকাতো জুইকুৰা নুমুৱাই তাত পানী চানী চটিয়াই ধুনীয়াকৈ নুমুৱাই থওঁ যাতে কোনো জুই লগাৰ সম্ভৱনা নাথাকে আৰু বস্তুখিনি বনাই থাকোঁতেও ঘপককৈ খালী হাতে ধৰি নমাই নিদোঁ কাপোৰেৰে ধুনীয়াকৈ ধৰি নমাই দিওঁ কাৰণ হাত চাত পোৰাৰ সম্ভাৱনা থাকে সেইকাৰণে মই বহুত সাৱধানে বনোৱা মেলা কৰোঁ